লুকা ভাকু টাঙগুটি পাৰ পানী আদি খেলসমূহ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰাই খেলা দেখা নাযায় এইটো এটা বৰ ভাল প্ৰশ্ন আগৰ দিনত আমি লুকা ভাকু টাংগুটি পাৰপানী আদি বিভিন্ন খেলসমূহ খেলিছিলো সৰু হৈ থকা অৱস্থাত কিন্তু এতিয়া যুগৰ পৰিৱৰ্তনৰ লগে লগে ল'ৰা ছোৱালীসমূহক এই খেলসমূহ খেলা দেখা নাযায় ইয়াৰ বিভিন্ন কাৰণ আছে বৰ্তমান আগত আমি যেনেধৰণে মুকলি মনেৰে ফুৰা চকা বা অহা যোৱা বিভিন্ন ঠাইলৈ কৰিব পাৰিছিলো কিন্তু এতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাকৰ মাজত এনেদৰে মুকলি মনেৰে ফুৰা চকা অহা যোৱা বিভিন্ন ঠাইলৈ যোৱা এইসমূহ দেখিবলৈ পোৱা নাযায় আৰু গ'লেও তেওঁলোক আহি ঘৰ নোপোৱালৈকে মাক দেউতাকৰো চিন্তা হৈ থাকে আৰু ল'ৰা ছোৱলীবিলাকৰ ওপৰত এতিয়া পঢ়া শুনাৰ বিষয়টোতো ইমান বোজা পৰিছে আৰু সৰহ ভাগ ল'ৰা ছোৱালী আজিকালি চৰকাৰী স্কুলতকৈ প্ৰাইভেট স্কুলবিলাকত দিয়া হ'ল আৰু প্ৰাইভেট স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকক স্কুলত পঢ়োৱাৰ উপৰিও ঘৰুৱা যিমানখিনি কাম দিয়ে এই কামসমূহ কৰি থাকোতে ল'ৰা ছোৱালীসমূহে খেলা কথা পাহৰি যায় তাৰ উপৰি এতিয়া হ'ল বৰ্তমান ম'বাইলৰ যুগ আৰু ল'ৰা ছোৱালী ডাঙৰসমূহে মোবাইল চাই থকা দেখিলে ল'ৰা ছোৱালীবিলাকৰো মোবাইল চাবলৈ মন যায় বহুতবিলাক ল'ৰা ছোৱালীয়ে আজিকালি পথাৰত গৈ টাঙ গুটি পাৰ পানী লুকা ভাকু এইবোৰ খেলাতকৈ ম'বাইলতে বিভিন্ন ধৰণৰ গে'ম খেলিব পাৰে লুডুৱে হওক কেৰমে হওক এই খেলসমূহ ম'বাইলতে খেলিব পাৰে গতিকে এইসমূহত ব্যস্ত থাকোতে তেওঁলোকে সেই গাঁৱৰ মাজত গৈ বা মুকলি ঠাইত গৈ লুকা ভাকু টাংগুটি খেলা কথাবিলাক পাহৰিয়ে গৈছে আৰু আজিকালি ঘৰৰ ডাঙৰ সকলো ল'ৰা ছোৱালীবোৰক এনেকুৱা খেলবিলাক খেলিবলৈ যোৱা দেখা নাযায় কাৰণ গৈ ক'ত কি হয় ঠিক নাই বৰ্তমান যুগটো এনেকুৱা হৈছে হয়তো কোনোবা এটাই কাৰোবাক মাতি নি ক'ত কি কৰিছে কোনো ঠিক নাই এই কথাবিলাকৰ কাৰণেও এই খেলসমূহ কমি গৈছে বুলি ধাৰণা হয় আৰু পঢ়াৰ যিটো বোজা এই বোজাটোৱে ল'ৰা ছোৱালীবিলাকক সাংঘাটিক ধৰণে এটা মানে পৰিৱেশৰ সৃষ্টি কৰিছে যিটোত তেওঁলোকে খেলা ধূলা পাহৰি পঢ়াৰ মাজত ব্যস্ত হৈ থাকিবলগীয়া হৈছে স্কুলত পঢ়াৰ উপৰিও স্কুলৰ পৰা যিসমূহ ঘৰুৱা হোমৱৰ্ক দি পঠিয়াই এইসমূহ কৰাত তেওঁলোক ব্যস্ত থাকে এই ব্যস্ততাৰ মাজত পঢ়া শুনাৰ কথাসমূহ পাহৰিয়ে পেলাইছে বা খেলা ধূলা কৰা কথাসমূহ পাহৰি পেলাইছে এনেকুৱা বিভিন্ন কাৰণত বৰ্তমান ল'ৰা ছোৱালীবিলাকৰ মাজত এই খেলবিলাক নোহোৱা হৈ যোৱা বুলি ভাবিব পাৰি